হেল্ল' দাদা মই এখন কেব বুক কৰিছিলোঁ ৰাতিপুৱা নটা বজাত কালিয়ে বুক কৰিছিলোঁ মোৰ গুৱাহাটীলৈ যাব আছিলে নটা বজাত বিচাৰিছিলোঁ আপুনি নাহিলে যে কিবা অসুবিধা হৈছে নেকি আপোনাৰ নে আপুনি ভাড়াত গৈছে যদি আপুনি নোৱাৰে মই আপোনাক কেনচেল কৰিব বিচাৰিছিলোঁ মোক দহ নটা বজাত লাগিছিলে আপুনি যিহেতু এতিয়ালৈকে আহি পোৱা নাই মোৰ গুৱাহাটীত পোৱা অসুবিধা হ'ব আপুনি আহি পায় মানে সেইবাবে মই আপোনাৰ কেবখন কেনচেল কৰিব বিচাৰিছোঁ যদি আপুনি আৰু দহ মিনিটমানৰ ভিতৰত পায়হি তেতিয়াহ'লে মোৰ কোনো ক'বলগা নাই মোৰ তেতিয়ালৈ টাইমটো মিলি যাব পোৱাত যদি আপুনি তাতকৈতো যদি দেৰি কৰে তেতিয়াহ'লে মোৰ অসুবিধা হ'ব সেইবাবে মই কেব কেনচেল কৰিব লাগিব আপুনি বেয়া নেপাব কেনচেল কৰা বাবে ধন্যবাদ